হেল্ল' এই ফোন কলটো কালি যে বুক কৰা ড্ৰাইভাৰজনৰ তাত লাগিছেনে অঁ আপোনাক যে কালি কৈছিলো মোক মাছখোৱা বৰপাক জীয়ামৰিয়া তিনিআলিৰ পৰা লৈ যাবলৈ কিন্তু আপুনি এতিয়ালৈকে যে আহি পোৱাহি নাই

আপুনি এতিয়া ক'ত আছে বাৰু অঁ ঠিক আছে পাৰে যদি অলপ সোনকালে আহক মোৰ মানে অলপ সোনকালে তাত পাবগৈ লাগে সোনকালে আহক